মই এতিয়ালৈকে প্ৰত্যাহ্বানমূলক ৰেচিপিটো হৈছে মাংস বনোৱা মাংস আগতে বনাবয়ে মই নাজানিছিলোঁ এতিয়া চেষ্টা কৰি চেষ্টা কৰি মাংস বনাবলৈ বনাবলৈ পাৰিছোঁ খালী মানুহে কেনেকুৱা পায় নাজানো মই নিজেই বনাই নিজেই খাই ভাল পাওঁ মাংস বনাওঁ মাংস কুকুৰা মাংস গাহৰি মাংস ছাগলি মাংস হাঁহ মাংস ব্ৰইলাৰ মাংসও বনাওঁ লোকেল কুকুৰা মূৰ্গীৰ মাংসও বনাওঁ বনাওঁ ভাল পাওঁ নিজে বনাই নিজে খাই ভাল পাওঁ লোকে মানে ঘৰৰ মানুহতো ভালেই বুলি কয় খাই মেলি লোকে কেনেকুৱা পায় সেইটো আজিলৈকে মই অভিজ্ঞতা এক্সপিয়েঞ্চ কৰা নাই

তেনেকৈয়ে এতিয়া বনাওঁ কুকুৰা মাংসটো কুকুৰা মাংসটো প্ৰথমতে তেল নিমখ দি কুকুৰা মাংসটো ভালকৈ বা মজি লওঁ মজাই লওঁ মজাই লোৱা পাছত কেৰাহিত মই তেল নিদিয়াকৈ বনাওঁ দেই তেলটো প্ৰথমতে মাংসতে দি দিওঁ মাংসত দি মজাই থওঁ মজাই মেলি পিঁয়াজো দি দিওঁ পিঁয়াজ শ্লাইছ কৰি পিনি কাটি পিনি একদম সৰু সৰুকৈ কাটি পিনি মাংসতে দি দিওঁ মাংসত দি মেলি মাংসটো আধা ঘণ্টামান মজাই থওঁ মজাই থোৱা পাছত আলু চালু আলু চালু লাষ্টলৈ দিওঁ তাৰপৰা কেৰাহি গৰম কৰোঁ কেৰাহি গৰম কৰি মানে কেৰাহিত এই তেল চেল একো নিদোঁ দেই কেৰাহিত কেৰাহি গৰম হোৱা পাছত মই মাংসখিনি মই মজাই থোৱা মাংসখিনি আদা নহৰু হালধি চব মাংসটো দি পিনি মজাই থওঁ মজাই থৈ মেলি তেল নিদিয়াকৈ কেৰাহিত মাংসটো দি পিনি যেতিয়া হিট উঠিব কেৰাহিখন তেতিয়া অট'মেটিক মাংসৰ মাংসৰ চৰ্বিটো চৰ্বিৰপৰা মানে তেল এটাও তেল এটা ওলায় সেই তেলটোৱে যেতিয়া মাংসটোৰ লগত সিজে তেতিয়া এটা ভাল ভাল চেণ্টো মাৰে সেই সেইটো তেল খাবও পাৰি পেটৰ অসুখো নকৰে ইমানকৈ আপোনাৰ সেইটো মাংসৰ তেলটো এক্সট্ৰা তেল যদি দি দিয়ে মজাই মজাই তাতে আপোনাৰ তেল তেল ওলাই যায় ওলাই যোৱা পাছত মই তেতিয়া মাংসখিনি জুইত মজাই মজাই মজাই মজাই তাৰপৰা পানী ওলাব লাষ্টলৈ মাংসৰপৰা মাংসটো যেতিয়া ড্ৰাই হ'ব ৰঙা হ'ব ৰঙা যেতিয়া ৰঙা কালাৰ এটা মাৰিব তেতিয়া আলুটো দিওঁ আলুটো দি মেলি আলুটোক মজাই লৈ জোখমতে আপোনাৰ পানীও দিব পাৰে অকণমান দেৰি ৰখাই পানী দি মেলি মই কুকাৰত বনাওঁ কুকাৰত কুকাৰটো মাৰি দিওঁ মাৰি দি মেলি আপোনাৰ কুকাৰৰ এটা বা দুটা চিটি দিওঁ কুকুৰা ব্ৰইলাৰ মাংস হ'লে কুকুৰা মাংস হ'লে দুটামান চিটি দি চিটি মই বনাই অকণমান ৰখাই দিওঁ তাৰপিছত খাবলে পৰা হৈ যায় আৰু